অসমীয়া ভাষাতো মূলতে আৰ্য অনাৰ্য ভাষাৰ পৰা আহিছে প্ৰথমতে সংস্কৃত ভাষাৰ পৰা লোৱা হৈছিলে কিন্তু পিছত মাগধী মানে অভিধানৰ পৰা পাছত ব্যাকৰণ লৈ আৰ্য অনাৰ্যৰ পৰা প্ৰভাৱিত হৈ পেলাই অসমীয়া ভাষাটো অসমীয়া ভাষা হিচাপে স্বীকৃতি দিলে বিভিন্ন স্তৰৰ মাজেৰে আমাৰ অসমীয়া ভাষাটো আহিছে পাৰ হৈ আহিছে এতিয়া বৰ্তমান আমাৰ অসমীয়া ভাষাটো আমাৰ মাতৃভাষা হিচাপে স্বীকৃতি পাইছে যদিও বিভিন্ন জেগাত অসমীয়া ভাষাটো বেলেগ বেলেগ ৰূপত কোৱা হয় এতিয়া আমাৰ ইয়াত কথিত ভাষা লিখিত ভাষা একেটাই কিন্তু কিছুমান জেগাত লিখিত আৰু কথিত ভাষা বেলেগ বেলেগ হয় অৰু বিভিন্ন সংস্কৃতিৰ পৰা প্ৰভাৱিত হৈ পেলাই আমাৰ ভাষাটো অসমীয়া ভাষাৰ ৰূপ লৈছে ধৰক মিচিং আমাৰ ভাৰতত যোনখিনি সম্প্ৰদায় আছে তাতে অসমীয়া সংস্কৃতি তাতে জড়িত হৈ থাকে ধৰক অসমীয়া সংস্কৃতি বুলি ক'লে অসমৰ বিহু বা তেনেকুৱা সংস্কৃতিবিলাক থাকে বিহু ৰাস এইবিলাক অসমীয়া সংস্কৃতি হয় তাৰ মানে সেইবিলাক প্ৰভাৱ ধৰক বেলেগ জাতিৰো প্ৰভাৱ আমাৰ ইয়াত পৰিছে আৰু আমাৰ অসমীয়া জাতিৰ প্ৰভাৱো তেখেতৰ সংস্কৃতিত তেখেতসকলৰ সংস্কৃতিত পৰিছে গতিকে আমাৰ অসমীয়া ভাষাটো অনৈক্যৰ মাজত ঐক্য বুলিও কোৱা হয় ভাৰতত বা অসমীয়া ভাষাটো সকলোৰে মানে অসমত বাস কৰা সকলো লোকৰে মাতৃভাষা হিচাপে গ্ৰহণ কৰিছে সেয়ে আমাৰ মাতৃভাষাটোৱে হৈছে অসমীয়া